হয় হয় অঁ এইয়া বহি আছোঁ অঁ খালো খালো তোমালোকে খালানে অঁ মইও যাম বুলি ভাবিয়েই আছিলোঁ বাৰু যাম নহ'বা অঁ অঁ দুইজনী যাম বাৰু অঁ কি কিনিম বুলি

হয় হয় তেতিয়াহ'লে ভালেই আছিলে অঁ মোৰ অঁ মোৰো এই কাপোৰ কেইটামান কিনিবলৈ আছিলে মোৰ এইয়া ছোৱালীৰ কাপোৰ ল'ৰাৰ কাপোৰ তেনেকৈ কাপোৰ কিনিবলৈ আছিলে বাৰু কিবাকিবি কাপোৰ বস্তু কেইটামান ওলাম অঁ যাম বাৰু

অঁ যাম